যোগাসন কৰাৰ অভ্যাসটো মোৰ আছে থকাৰ পিছতো মই এতিয়া ইমানখিনি মোৰ উন্নত হৈছে মই নিজেই অনুভৱ কৰিছোঁ মোৰ বহুত বিষ আছিলে বিষ এনেকুৱা বিষ মানে এবছৰমান বিষৰ পৰাই মই সেই শান্তি নাপাইছিলোঁ পিছত মই ভাবিলোঁ যোগাসন কৰি চাওঁ সেই যোগাসন কৰিলোঁ কৰা পাছত মোৰ বিষবোৰ আঁতৰিছে বিষ আঁতৰা কাৰণে মই বহুত উন্নত হৈছোঁ আনকো মই ক'ব পাৰিছোঁ কিন্তু এই ডক্তৰৰ ওচৰতকে বেজি লৈ দৰৱ খোৱা মোৰ সেইটো ভয় লাগে আৰু সেইটো মই নাই কৰা এদিনো কোনোবাই কয় যে বিষাইছে দৰৱকে খাবচোন বেছিকে মই কিন্তু নাই কৰা সেইকাৰণে যোগাসনকে কৰোঁ মই বিচনাত শুই উঠিয়েই মোৰ ভৰিকিটা মেলি লৈ কেনে আসন কৰোঁ বহি লওঁ ধুনীয়াকে ভৰিকিটা চপাই বহি লওঁ হাত ভৰি টানি লওঁ তেনেকেনে তাৰমানে যি কিনা মই মোৰ মই জানো মোৰ পিনৰ পৰা মই সেইকিটা অভ্যাস কৰি মই উন্নত হৈছোঁ বুলি ধৰি লৈছোঁ নহ'লে বিষৰ পৰা উঠিব নোৱাৰা হৈ আছিলোঁ আজি ভালেমান দিনৰ পৰা গতিকে আসনৰ ওপৰতে মোৰ নিৰ্ভৰ মোৰ স্বাস্থ্য আৰু মন আসন মই কৰিছোঁ যেতিয়াই মোৰ বিষটো অলপ উঠা নিচিনাকে গম পাওঁ সেই আসন কৰোঁ আৰু মোৰ হোৱা সময়তে বিষটো বেছি হয় সেইকাৰণে মই বিচনাতে আসন কৰি ভাল পাওঁ কাৰণ হোৱাৰ অলপ অলপ বিষায় ৰাতি ঠিক তিনিটামান বজাৰ পৰা বহুত বিষ হয় বিষ হোৱাৰ পাছত মই আৰম্ভ কৰি দিওঁ মানে আৰম্ভ প্ৰায় দুঘণ্টামান মই বিছনাতে হাত ভৰিবোৰ মেলি প্ৰেক্টিছ কৰোঁ বহোঁ তেনেকে কৰিয়েই পাতল হোৱাৰ পিছত মই চাৰিটামান বজাত বিচনাৰ পৰা নামো নামি তাৰপিছত গেটখন খুলিয়ে অলপ খোজকাঢ়িবলে ওলাই যাওঁ প্ৰায় এক কিলোমিটাৰমান খোজকাঢ়োঁ খোজকাঢ়ি ঘূৰি আহি ভিতৰত সোমাই অকমান গৰম পানী খাই লওঁ কৰি কেনে খাই আৰু যিখিনি কাম কৰিবলে লাগে গাটো পাতল লগাৰ পাছত সেইখিনি মই কৰি যাওঁ আজিও মোৰ ষাঠি বছৰৰ ওচৰা ওচৰি আৰু হ'বলৈ হৈছে তথাপিতো মই স্বাস্থ্যটো ভালকে ৰাখিছোঁ কাৰণে মই প্ৰতিটো কাম কৰিব পাৰোঁ কৰিব পাৰোঁ কৰোঁ খোজকাঢ়োঁ স্বাস্থ্যটোৰ ওপৰতে নিৰ্ভৰ কৰিব পাৰোঁ কাৰণে সাহসো কৰোঁ সেনেকে জীয়াই আছোঁ আৰু ভালদৰে আৰু যোগাসনৰ ওপৰতে এতিয়া মানুহবিলাকক দেখোঁ হায়ৈ বিয়ে কৰি থাকে মোৰ খুব বেয়া লাগে দেখিবলৈ ইয়াত বিষাইছে সেয়াত বিষাইছে এনেকুৱা হৈছে তেওঁলোকে কওঁ আৰু যে আসন কৰিবচোন ভাল পাব নেকি কিছুমানে কয় বেজি লওঁ বেজি লোৱাটো মই প্ৰয়োজনীয় বুলি নেভাবোঁ আসনটোৱেই আটাইতকৈ প্ৰয়োজনীয় পৰাপক্ষত আসন আসনমান কৰিব লাগে সৰুৰ পৰাই আসন কৰিব লাগে আমি মাজত ধৰিয়ে বিষৰ পৰা কৰিবলৈ ধৰিছোঁ সেইকাৰণে মোৰ বাচ্ছাবিলাকক সৰু সৰু নাতিবিলাকক মই এতিয়াৰ পৰাই শিকাওঁ সেইটো কৰিবি সেইটো কৰিবি বুলি তেনেকে কৰি অভ্যাস কৰি থাকিলে সেয়েহে পাছলে কামত দিব সিহঁতি শিকিব এতিয়া এনেই এটা দুটাহে কৰে পাছলৈ যিমানবিলাক আসনত বহুত নিয়ম আছে আমিতো গোটেইবিলাক নকৰোঁৱেই আসন কেইটামানকেহে কৰোঁ সেইকেইটা আসনে আমাৰ সহায় কৰিছে সেই আসনকিটা ওপৰত সহায় কৰিছে কাৰণে আসনৰ ওপৰত যথেষ্ট গুৰুত্ব দিওঁ আৰু আসন কৰিলে ভাল পাব বুলি আনকো ক'ব পাৰোঁ সেইকাৰণে গতিকে কোনোবাই বিষ হৈছে বুলি ক'লেহে আসন কৰিবলেহে কওঁ আসন কৰিলে স্বাস্থ্য উন্নত হ'ব বা মনটো ভাল হ'ব বা বিষ কোফবোৰ আঁতৰিব বুলি বিচাৰোঁ